হেল্ল' গগৈ বুক ষ্ট'ৰ হয়নে এই মোক মানে এই লাইব্ৰেৰী এটাৰ কাৰণে কিতাপকেইখনমান প্ৰয়োজন হৈছিলে মোক মানে উপন্যাস কেইখনমান দৰকাৰ হৈছিলে শিশু আলোচনী তাৰ পিছত পোৱা যাবনে অঁ কোন দিনা গ'লে লগ পাম বাইদেউ দাদা কোন দিনা গ'লে লগ পাম অঁ মোক বিছখনমানেই প্ৰয়োজন হৈছিলে

অঁ মোক এই শিশু আলোচনী দহখনমান লাগিছিলে তাৰ পিছত উপন্যাস লাগিছিলে অঁ ৰঞ্জু হাজৰিকাৰ উপনাস পোৱা যাবনে অঁ আৰু মামণি ৰয়ছম গোস্বামী বাইদেউ কেইখনমান লাগিছিলে অঁ অঁ অঁ কাইলৈ দুই তিনিমান বজাত গ'লে আপোনাক লগ পাম নহয় অঁ তাৰ পিছত জানুৱাৰী পাঁচ তাৰিখে খেল ধেমালি আছিলে তাৰ বাবেও কেইখনমান দৰকাৰ হ'ব পুৰস্কাৰ দিবৰ কাৰণে অঁ খেল ধেমালিৰ কাৰণে কণ কণ শিশুসকলৰ কাৰণে অঁ শিশু আলোচনী লাগিব তাৰ পিছত কেইখনমান নোটবুকৰো দৰকাৰ হ'ব অঁ অঁ মানে পুৰস্কাৰ দিবৰ কাৰণে কণ কণ ল'ৰা ছোৱালী খেল ধেমালি হ'ব যে অঁ অঁ সিহঁতৰ কাৰণে দৰকাৰ হ'ব

অঁ খেল ধেমেলিৰ কাৰণে জানুৱাৰী তিনি তাৰিখ মানে যাম মানে আপোনাক আগতীয়াকৈ জনাই থৈছোঁ অঁ জানুৱাৰী তিনি তাৰিখ মানে আপোনাৰ দোকান খোলা থাকিব নহয় জানুৱীত অঁ তেতিয়াই গৈ লৈ আহিমগৈ অঁ অঁ কালিৰ কাৰণে আৰু কেইখনমান কিতাপ প্ৰয়োজন হ'ব

অঁ মই লাইব্ৰেৰী এটাৰ কাৰণে বিচাৰিছোঁ মানে মই কেইখনমান কিতাপ লাইব্ৰেৰীত জমা কৰিম বুলি ভাবিছোঁ অঁ এই কলেজ এখনৰ লাইবেৰী তাতে মই বাৰু গৈ পেনি আপোনাক জনামগৈ কি কি কিতাপ দৰকাৰ হ'ব আপোনাৰ ওচৰত যিকোনো কিতাপেই পোৱা যাব নহয় অঁ এই ভাল ভাল নতুন নতুন উপন্যাস আহিছেনে অঁ অঁ পাৰিলে আৰু কেইখনমান আপুনি কালেক্ট কৰি থ'বচোন অঁ উপন্যাস আহিবনে অঁ এই অঁ নতুন নতুন নতুন কেইখনমান আহিলে মানে ভাল হ'ব মানে মই মানে অকল এটা লাইব্ৰেৰীতে নিদওঁগৈ শিশু আলোচনী দিম এই এল পি স্কুলৰ লাইব্ৰৰীত এল পি স্কুল এখনত তাৰ মানে কাইলৈ মোৰ এই ল'ৰাটোৰ বাৰ্থডে আছে বাৰ্থডেৰ কাৰণে মই ভাবিলোঁ এই লাইব্ৰেৰীতে কেইখনমান কিতাপকে উপহাৰ দিওঁগৈ অঁ সেইকাৰণে মানে সেই দিমগৈ বুলি কেইখনমান তাৰ মানে বিচাৰিছোঁ হয় অঁ অঁ আৰু কণ কণ ল'ৰা ছোৱালীয়ে পঢ়া আৰু বেলেগ কিতাপো পোৱা যাব নহয়

অঁ অঁ অঁ অঁ অঁ মই মানে এই কণ কণ ল'ৰা ছোৱালীয়ে ভাল পোৱাবিলাক দিলে মানে বেছি ভাল হ'ব আৰু সিহঁতেও মনত উৎসাহ এটা বাঢ়িব অঁ কাইলৈ মানে ল'ৰাটো বাৰ্থডে আছে বাৰ্থডে কাৰণে মই ভাবিলোঁ কিতাপকে কেইখনমান লাইব্ৰেৰীত দিওঁ তেতিয়া ল'ৰা ছোৱালবিলাকেও পঢ়িবলৈ ভাল পাব আৰু ল'ৰাটোৱে ভাল পাব কণ কণ ল'ৰা ছোৱালী লগ পালে মানে মনটো ভাল লাগিব অঁ তাৰ পিছত সেই ভাবিছোঁ কলেজতো দুখনমান দি আহোঁ তাৰ পিছত আকৌ হাই স্কুলতো কেইখনমান দি আহোঁ এনেকৈ ভাবিছোঁ আৰু কিমান মিলাব পাৰোঁ অঁ অঁ ল'ৰা ছোৱালীবিলাকে নতুন কথা এটা শিকিব পাৰিব এখন যদি কিতাপ পঢ়ে সেই বুলি ভাবিয়ে মানে এই কথাটো ভাবিলোঁ অঁ তাৰ পিছত ল'ৰাটো এই ন বছৰ হৈছে অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ যিবিলাক মানে কিতাপ ভাল লাগে পঢ়িবলৈ ভাল লাগে নতুন নতুন উপন্যাস ধৰক তাৰ পিছত দুখনমান মডেলো নিম বুলি ভাবিছোঁ মানে মাহেকীয়া এই হেৰি আলোচনী যে আলোচনীয়ে নিম তাৰ পিছত দুখনমান মডেলো নিম এতিয়া কেলৈ ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা পাইছেহি মেট্ৰিক দিয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিয়া এইবিলাক ল'ৰা ছোৱালীৰ অকণমান সহায় হোৱাকৈ অঁ সেই কেইখনমান যদি মডেল দিব পাৰোঁ তেতিয়া সিহঁতৰ কাৰণে বেছি উপযোগী হ'ব কাৰণ সকলো মাক দেউতাকে মডেল বা চাৰ্গেচন কিনি দিবলৈ সক্ষম নহয় অঁ সেইবাবে ভাবিছোঁ দিম বুলি অঁ অঁ জানুৱাৰী পাঁচ তাৰিখে অঁ এই জানুৱাৰী পাঁচ তাৰিখলৈ মই বাৰু আপোনাক জনাম পিছত ফোন কৰি কালি মানে মই আপোনাক এতিয়া বিছখনমান ক'লোঁ বিছখনমান মানে মই এল পি স্কুলৰ কাৰণেই দিম অঁ অঁ সেই শিশু আালোচনী যে এই তেনেকুৱা হেৰি সাধু তাৰ পিছত আলোচনী তাৰ পিছত আকৌ কুইজ তেনেকুৱাবিলাক মানে তাৰ পিছত অঁ হাইচ স্কুলৰ কাৰণে নিম মানে মডেল কেইখনমান নিম মডেল আপোনাৰ ওচৰত পোৱা যাব নহয় অঁ অকণমান হ'লেও মানে কিবা এটা সহায় হ'ব বুলি ভাবিছোঁ আৰু পৰীক্ষা দিয়া সকলৰ কাৰণে মেট্ৰিক পৰীক্ষা দিয়া বা হেৰি মেট্ৰিক পৰীক্ষা দিয়া ল'ৰা ছোৱালীৰ কাৰণে অকণমান সহায় হ'ব বুলি ভাবিছোঁ তাৰ পিছত আকৌ নাইন টেনত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকৰ কাৰণে অকণমান সহায় হ'ব অঁ মডেল তাৰ পিছত আৰু হেৰি হ'লে ভাল আছিলে পায় আপোনাৰ ওচৰত পোৱা যাবনে নাযায় এই চাৰ্গেছনো দুখনমান ল'ম বুলি ভাবিছোঁ দুই তিনিখনমান অঁ এই নাইনত পঢ়া মানে একেবাৰে দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীকেইটামান আছে অঁ সিহঁতক মানে এখন এখন দিম বুলি ভাবিছোঁ আৰু সাধ্য অনুসাৰে অঁ অঁ সিহঁতৰ এতিয়া নাইনত পঢ়ি থকা ল'ৰাকেইটাক যদি ল'ৰা ছোৱালীকেইটাক যদি দি দিওঁ তিনি চাৰিটা ল'ৰা ছোৱালীক তেতিয়া সিহঁতি তাৰ মানে অহা বছৰলৈ অলপমান সুবিধা হ'ব এইবছৰ বাৰু এতিয়া পৰীক্ষা শেষ শেষ হ'বই হ'ল সেইকাৰণে অহা বছৰ হেৰিৰ কাৰণে পৰীক্ষাৰ কাৰণে অলপমান হ'লেও কিবা এটা ভাল হ'ব বুলি ভাবিছোঁ আৰু আৰু আগতীয়াকৈ দিবলৈ যিহেতু ল'ৰাটোৰ বাৰ্থডে এতিয়াহে হৈছে অঁ সেইকাৰণে মানে যি পাৰিছোঁ আৰু সাধ্য অনুসাৰে দিম তাৰ পিছত এই গেলেকী মহাবিদ্যালয়লৈকে যাম বুলি ভাবিছোঁ তাত মানে সেই উপন্যাস কেইখনমান দি থৈ আহিম নতুন নতুন উপন্যাস তাত ল'ৰা ছোৱালী বহুত আছে কলেজৰ ষ্টুডেণ্ট কিন্তু মানে যি পাৰোঁ আৰু অঁ অঁ অঁ সেই বুলিয়ে ভাব পিনি তাৰমানে চিন্তা কৰিলোঁ অঁ কাইলৈ আনিমগৈ অঁ আপুনি আকৌ দোকান বন্ধ কৰি হেৰি লৈ যাব নেকি আকৌ ঘৰলৈ যাব নেকি আকৌ ভাত খাবলৈ

অঁ অঁ তিনিটামান বজাত কৈছে ন অঁ অঁ অঁ সেই সময়ত আকৌ মোৰ ঘৰতো অলপ কাম হ'ব নহয় অঁ ঘৰ দুৱাৰ মোচা ধৰক কিবাকিবি কৰা কামবিলাক অলপমান কৰি থৈ গ'লে ভাল হ'ব ঘৰটো কিবা এটি আয়োজন কৰিব লাগিব সৰু সুৰাকৈ হ'লেও অঁ সেইকাৰণে

অঁ অঁ

অঁ অঁ তিনিটামান বজাত ন অঁ অঁ মই অঁ এই আপোনাক কণ্টেকট কৰি ল'লে হৈ যাব ন অঁ আপোনাৰ দোকানখন এই গেলেকীতে গেলেকী কোনডোখৰত হৈছিলে মই মানে বেলেগৰপৰাহে নাম্বাৰটো লৈ পুনি আপোনালৈ ফোন কৰিছোঁ চাৰিআলিৰ ওচৰতে ন অঁ মই মানে আগত গৈ পোৱা নাই যে অঁ অঁ এই লেফট চাইডে ন অঁ অঁ মই মানে এই মানুহ এগৰাকীয়ে নাম্বাৰটো দিলে এই আপোনাৰ ওচৰত বোলে ভাল ভাল কালেক আছে বোলে তেনেকৈ ক'লে তাৰ পিছত ভাল ভাল কিতাপ পোৱা যায় বোলে আপোনাৰ ওচৰত নতুন নতুনো পোৱা যায় তেনেকৈ মানে মানুহ এগৰাকীয়ে খবৰটো দিলে মই মানে সোধ পোছ কৰি আছো আৰু অঁ ইমান মানে ভালকৈ নাজানো যে সেইকাৰণে সেই নাম্বাৰটো ল'লোঁ মানুহগৰাকীৰপৰা লৈ পিনি তাৰ পিছত বুজাই দিছিলে তেওঁ তথাপিও বোলো আপোনাৰ লগত পাতি লওঁ আপোনাৰ লগত ভালকৈ কথাটো পাতি ল'লে ভাল হ'ব বুলি ভাবিলোঁ অঁ সেইকাৰণে মই বোলো ভালকৈ যদি নিজে পাতি লওঁ তেতিয়া অইনে কোৱাতকৈ নিজেই নিজৰ হেৰিকৈ ভালকৈ কথা পাতি ল'লে নিজেই তেতিয়া মানে বেছি ভাল হয় বুলি ভাবিলোঁ

অঁ অঁ হ'ব দিয়ক তেতিয়াহ'লে কাইলৈ আপোনাক লগ পাম অঁ অঁ